গাঁও বা ৰাজ্যৰ বাহিৰলৈ গৈ উচ্চ শিক্ষিত হোৱা লোকসকলে বিদেশী কোম্পানীৰ হৈ কাম কৰাত গৈ দেশ বা নিজৰ ৰাজ্যলৈ উভতি আহি দেশ ততা তথা নিজৰ মানুহৰ বাবে কাম কৰা উচিত বুলি মই ভাবোঁ কাৰণ বাহিৰত গৈ বা বেলেগ বিদেশত বা বেলেগ ৰাজ্যত কাম কৰিলে কি হয় সেইখন ৰাজ্যৰহে উন্নতি হয় তেওঁৰ পৰিশ্ৰম বহুত হয় কিন্তু কেইটকামান পইচা পায় নোপোৱা নহয় ঘৰখন চলি থাকিবলৈ পায় সেই ঘৰখন চলিবলৈ সেই নিজৰ ৰাজ্যত কৰিলেও বহুত কেইটকাই পাব যেন মই অনুভৱ হয় সেয়ে তাত বহুত কষ্ট কৰিব পাৰে একদম ৰাতিপুৱা ধৰি লওক ছটাৰ পৰা হয়তো গধূলি ছটালৈকেও কৰিব পাৰে কিছুমান থিয় হৈ থিয় হৈ ধৰি লওক এই ছিকিউৰিটি গাৰ্ড বা এতিয়া গৈ কি ইত্যাদি কামবোৰ বহুত কষ্টতে কৰে বাহিৰত গৈ কিন্তু নিজৰ ঘৰত বা নিজৰ ৰাজ্যত নিজৰ দেশত কিন্তু সিমানখিনি কৰিবলৈ অকণমান টানো পায় কয় আৰু তাত পইচা বেছি আমাৰ আমাৰ ইয়াত আকৌ ইমান পইচা নাই নহয় এনেধৰণে কয় কিন্তু মই ভাবোঁ বাহিৰত উন্নতি কৰাতকৈ নিজৰ গাঁৱত উন্নতি কৰাটো বহুত ভাল এইটো হৈছে প্ৰথম কাৰণ দ্বিতীয় কাৰণটো হৈছে নিজৰ দেশত বা নিজৰ ৰাজ্যত কৰিলে কি হয় কাম কৰিলে মানে কি হয় নিজৰ পৰিয়ালৰ সকলোকে পায় চব সময়তে পাব দুখে বিপদে সকলো সময়তে পায় যিকোনো অৱস্থাত পায় যে ধৰি লওক মানুহৰ বিপদ হ'লেও বা কি কয় নিজে সহায় কৰিব পাৰে আমাৰ যদি কিবা এটা বিপদ হয় আমি আপোন মানুহবিলাকেহে সহায় কৰিম বেলেগে আহি পেলাই সহায় নকৰেহি কিন্তু বাহিৰৰ দেশত আকৌ কি হয় মই দেখাততো কিছুমানক কিছুমান মৃত্যুমুখতে পৰিছে কিন্তু সেই তেওঁলোকৰ লগৰ বন্ধু বান্ধৱবিলাকেই ধাই ধুই মৰিয়াই মাৰিও পেলাইছে সেয়া আমি প্ৰায় মেডিয়াত পাইছোঁ এইবিলাক তৃতীয় কাৰণটো হ'ল এইবিলাক বিপদ হোৱাতকৈ যদি বাহিৰলৈ নচ নগৈ নিজৰ ৰাজ্যত বা নিজৰ ঘৰতে কৰিব লাগে তেতিয়া কি হয় দুটকা ইনকামো হ'ল সোনকালে দিব পাৰিলে কাবাৰ বেমাৰ আজাৰ হ'লে লৰি ঢাপৰি গৈ পাৰিব ডক্তৰ ঘৰলৈ নিব পাৰিব মুঠতে বাহিৰত গৈ কৰাতকৈ মানে নিজৰ ৰাজ্যত বা নিজৰ দেশত যিকোনো কাম কৰিলেই একেবাৰে মানে সুৰক্ষিত সেইকাৰণে মই ভাবোঁ এইবিলাক নিজৰ দেশত বা নিজৰ ৰাজ্যত কৰাটো একেবাৰে